হেল্ল' অঁ হেল্ল' কওক বাইদউ অঁ হয় বাইদেউ

অঁ অঁ হয় অঁ অঁ হয় বাইদেউ আপুনি অঁ অঁ হয় বাইদেউ আপুনি অঁ আপুনি হেল্ল' আপুনি বেয়া নোপাব আপুনি দুদিনমান থাকক মই ওপৰত জনাম ছাৰ বাইদেউহেঁতক আপুনি দুদিনমান থাকি দিয়ক আপুনি বেয়া নাপাব অঁঁ অঁ মই

অঁ হয় হয় হয় হয় বাইদেউ মই ওপৰত জনাম চফা কৰিবলৈ ক'ম আপুনি দুদিনমান থাককচোন আপুনি তেনেকৈয়ে গম পাইছে নাই মই ওপৰত জনাম আপুনি আপুনি বেয়া নেপাব আপুনি বেয়া নোপাব বাইদেউ যেনে তেনে দুদিন দুদিনমান থাকি দিয়ক যেনে তেনে মই ওপৰত জনাম বাৰু অঁ অঁ হয় বাইদউ বুজিছোঁ বুজিছোঁ বাৰু মই অঁ অঁ অঁ অঁ হয় অঁ হয় বাইদেউ অঁ অঁ হয় মই বুজি পাইছোঁ বাৰু বাইদেউ মই ওপৰত জনাম আপুনি দুদিনমান থাকক চফা তফা কৰিবলৈ মই ক'ম বাৰু আপুনি দুদিনমান থাককচোন তেনেকৈয়ে অঁ অঁ মই অঁ অঁ অঁ বাইদেউ বাইদেউ অঁ অঁ অঁ মই ছাৰজনক বাইদেউহঁতক জনাম বাৰু অঁ অঁ অঁ অঁ অঁ অঁ অঁ হয় অঁ অঁ হয় বাইদেউ বুজিছোঁ বাৰু আপুনি যেনে তেনে তেনেকে দুদিনমান থাকক মই আপোনাক ক'ম মই ওপৰৱলাক জনাম বাৰু ছাৰ বাইদউহঁতক ক'ম এই চফা নহয় লেতেৰা বাইদেউহঁতে দৰৱ পাতি পোৱা নাই অঁ অঁ অঁ অঁ অঁ অঁ আপুনি আপুনি সেনেকৈ এতিয়া থাকক বেয়া চেয়া একো বেয়া একো নেপাব আপুনি মই কম বাৰু ছাৰ বাইদেউহঁতক জনাম মই জনাম মই ওপৰৱলাক অঁ অঁ অঁ অঁ অঁ অঁ মই কথা পাতিম পাতিম বাৰু অঁ অঁ অঁ অঁ পাতিম পাতিম মই ছাৰ ক'ম বাৰু অঁ অঁ অঁ অঁ অঁ মই ক'ম বাৰু দৰৱ পাতি বোলো বাইদেৱে পোৱা নাই অঁ অঁ মই দৰৱ পাতি পোৱা নাই একো বোলো অঁ অঁ অঁ অঁ অঁ অঁ অঁ বুজিছোঁ বুজিছোঁ বাইদেউ বুজিছোঁ অঁ অঁ বুজিছোঁ মই মই কম বাও অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ জানিছোঁ বাইদেউ জানিছোঁ মই হেৰি কম বাৰু মই

অঁ হ'ব অঁ অঁ অঁ অঁ অঁ তেতিয়া অঁ অঁ মই ক'ম মই ক'ম বাৰু চফাচিকুণ কৰি দিবলৈ অঁ অঁ ক'ম বাৰু মই চাফচিকুণ কৰি দিবলৈ ক'ম বাৰু মই জনাম বাাৰু ওপৰত ওপৰৱলাক বাইদেউহঁতক ক'ম ছাৰক ক'ম বাৰু অঁ

অঁ অঁ অঁ ক'ম অঁ অঁ অঁ অঁ অঁ জানিছোঁ অঁ অঁ অঁ জানিছোঁ জানিছোঁ আপুনি তেনেকৈয়ে দুদিনমান থাকক মই ছাৰ বাইদেউহঁতক জনাম বাৰু ওপৰৱলাক অঁ অঁ

অঁ হ'ব হ'ব থৈছোঁ